হেল্ল' ৰবিন নি অঁ অঁ মই মানে ফোন কৰিছিলোঁ তোক এইটো কাৰণে যে মানে কি কয় মই মানে এইবাৰ চুটি পাম নহয় আগষ্ট মাহত চাকৰিৰপৰা গতিকে মানে মই আমেৰিকা যাম বুলি ভাবিছিলোঁ আৰু পাছপোৰ্টটো মোৰ মানে পোন্ধৰদিনৰ ভেলিডিটিহে আছিলে এতিয়া তাৰ ভেলিডিটিও মানে শেষ হৈছে অঁ গতিকে মানে মই আকৌ নতুনকৈ পাছপোৰ্ট এটা উলিয়াব খুজিছোঁ কিন্তু তাৰকাৰণে কি কি কৰিব লাগিব বাৰু আৰু তাৰ মানে কি কিবাকিবি ডকোমেণ্টো লাগিব নি অঁ ঠিক আছে বাৰু আৰু মানে কি কয় আমেৰিকা একদম যাম বুলিয়ে আছোঁ আৰু মানে মোৰ বহুত উল্লাসো হৈ আছে মানে তাৰ প্ৰতি অঁ মানে কেনেকুৱানো চাই আহোচোন এপাক অঁ ঠিক আছে বাৰু দে হেৰি আৰু মানে এইটো কি এইখন মানে তোৰ কৰিবলৈ হ'লে ব্যৱস্থা এইখিনি ল'ম বাৰু আৰু মানে কি কি কৰিব লাগিব তহঁতে অলপ ভালকৈ মানে সহায় কৰিবি আৰু মোক দে